ঐ শুনচোন অঁ এইডাল অঁ নেকলেছডাল চাচোন মই যে অৰ্ডাৰ কৰিছিলোঁ অঁ এইডাল ফটোত ইমান ধুনীয়া আছিলে নহ্ এতিয়া দেখোন ইমান বেয়া আহিলে কলা কলা ৰঙৰ আহিছে দেখোন অঁ পাথৰো এৰাই আহিছে কলাপৰি আহিছে তাত ইমান ধুনীয়া ফটোখন সেইকাৰণেহে মই অৰ্ডাৰ কৰিছিলোঁ অঁ এতিয়া মই ৰিটাৰ্ণো কৰিব নোৱাৰোঁ এনেই পইচাবোৰ গ'ল দেই দামো ভৰিলোঁ মই পাই অঁ তই যে অনলাইনত বস্তুবোৰ অৰ্ডাৰ কৰি থাক এই নেকলেছজাতীয় বস্তুবোৰ অৰ্ডাৰ নকৰিবি দেই আৰু অঁ এনেই পইচাবোৰ যাব